যিহেতু মই এজনী মাইকী মানুহ মই ঘৰতে তিনি টাইম ভাত বনাওঁ আৰু মই পেচা হিচাপে এতিয়ালৈকে কোনো ভাগ লোৱা নাই বা কৰাও নাই মই চাকৰিও তেনেকৈ নকৰোঁ আৰু পৰিয়ালৰ মানুহখিনি ভাত বনাই তিনি টাইমকৈ ভাত বনাই মই খুৱাওঁ আৰু আলহী দুলহী আহিলে সিহঁতেও তৰকাৰী চৰকাৰী মোৰ ভাল পায় খাই মেলি আৰু পৰিয়ালৰ মানুহখিনিও কয় আৰু মোৰ ল'ৰাটোও কয় ধুনীয়া হৈছে বুলি তৰকাৰী চৰকাৰী আৰু এই তেনেকুৱাই ঘৰতে কাম বন কৰোঁ মেলো বনোৱা মেলা সেইখিনিয়ে কৰোঁ মই আৰু তেনেকৈ সুবিধা যদি পাওঁ যদি তেতিয়া তেনেকৈ মই যাবও পাৰোঁ বাৰু আৰু তেনেকৈয়ে কৰি থাকোঁ যদি সুবিধা পায় যদি তেনেকৈ কৰিব পাৰোঁ আৰু বনোৱা মেলা চবফালে মই হেৰিয়ে আছোঁ ভালেই আছো চবে ভাল পায় তেনেকৈ খাই বৈ পেলাই